গ্ৰামাঞ্চলৰ নগৰীয়া অঞ্চলৰ মাজত থকা খেলৰ পাৰ্থক্য বুলি ক'লে সকলো ল'ৰা ছোৱালীয়েই নিজৰ ইচ্ছামতেই গ্ৰামাঞ্চলত খেল খেলিব পাৰে এখন মুকলিমূৰীয়া পথাৰ থাকে য'ত নিজৰ ইচ্ছা অনুসৰি যি ভাল পায় তাকেই খেলা ধূলা কৰিব পাৰে কিন্তু নগৰীয়া অঞ্চলত তেনেকুৱা কোনো মুকলিমূৰীয়া পথাৰ নাই এডোখৰ নিৰ্দিষ্ট ঠাই থাকে য'ত তেওঁলোকে মাত্ৰ প্ৰশিক্ষণ ল'লেহে তাত খেল খেলিব পাৰে আৰু প্ৰশিক্ষণপ্ৰাপ্ত ল'ৰা ছোৱালীবিলাকে টকা পইচা দিহে তাত অংশগ্ৰহণ কৰিব পাৰে কিন্তু গ্ৰামাঞ্চলত থকা ল'ৰা ছোৱালীসকলে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ সকলো ধৰণৰ খেল খেলি আগুৱাই যাব পাৰে তেওঁলোকৰ বাবে গ্ৰামাঞ্চলত কিছুমান সুবিধাও থাকে প্ৰতিযোগিতামূলক কিছুমান খেল পতা হয় কিন্তু নগৰীয়া অঞ্চলত য'ত শিকি যিবোৰ খেল খেলোঁতে পইচা দি খেল খেলিব লগা হয় তেওঁলোকে খেলাৰ নামতো কিছুমান পইচা দিব লগা হয় কিন্তু গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীয়ে কোনো ধৰণৰ পইচা নিদিয়াকৈ বিনামূলীয়াকৈ খেল ধেমালি খেলি জীৱনত আগুৱাই যাব পাৰে